মই আজৰি সময়ত সাধাৰণতে বাহিৰা কিতাপ যেনেকৈ উপন্যাস গল্প কবিতা আকৌ বিভিন্ন আলোচনী বাতৰি কাকত এইবিলাক বেছিকৈ পঢ়োঁ ইয়াৰ উপৰিও কেতিয়াবা মই খেলিবলৈও যাওঁ সমনীয়াৰ লগত আকৌ কেতিয়াবা খেতিপথাৰলৈও যাওঁ যিহেতু এতিয়া গৰম বন্ধ চলি আছে পথাৰলৈ যোৱা হয়েই ইয়াৰ উপৰিও ঘৰতে এখন মোৰ সৰু ফুলনি বাগিচা আছে তাতো কিছু সময় কটাওঁ এই ফুলবিলাকৰ লগত বিভিন্ন ফুল ৰোৱা এইবিলাকৰ লগত লাগি থকাও মোৰ এটা চখ আছে ইয়াৰ উপৰিও ঘৰত মই কিছুমান পাচলিৰ গছো লগাইছোঁ যিবিলাকৰ চোৱা চিতা কৰা এইবিলাকেই কৰিয়ে মই মোৰ অৱসৰ সময়টো বিনোদন কৰোঁ